আমি গৰু গাই ছাগলী পুহি আমি বহুতখিনি সাৰ জাৱৰ হয় সেই সাৰ জাৱৰেদি আমি ধৰক কিছু শাক পাচলি লগোৱা খেতি কৰিবলৈ পৰা হয় আমি সেই গোবৰেৰে কিছুমান গোবৰ ওলায় ঘৰ দুৱাৰ মোচা কোচা কৰিবলৈ পৰা যায় আগতে ধৰক আমাৰ বাঁহৰ ঘৰ গোবৰ মাটি দিয়ে দি হয় গোবৰেৰে আমি ধৰক বহুতখিনি কাম কৰিব পৰা যায় গোবৰটো আমাৰ এনেকুৱা বস্তু দৰৱৰ নিচিনা ধৰ বিচাৰি ক'ৰপৰা হ'লেও আনিবই লাগিব গোবৰ লাগিবই এতিয়া গৰু গোহালিত আছে বুলি আমি ধৰ নিজৰ গৰু গোহালিৰে গোবৰ লৈ আমি বহুতখিনি কাম কৰিব পাৰোঁ গছ গছনি কিছুমান পুলি লগাব পাৰোঁ পুলি লগালেও আমাৰ সেই পুলি হঠাৎ জীয়াই যায় হৈ যায় আৰু গোবৰে হ'লে মানে শাক পাচলিবোৰ অকণমান ধৰক উজ্বল হয় আৰু দেখিবলৈও ভাল লাগে আৰু আমি শাক পাচলিয়ে সেই খেতি কৰি আমি সদায় খাই থাকোঁ কিবা কিবি বস্তু লগালেও নোহোৱা নহয় হয় বস্তু হৈ যায় আৰু আমি পৰাপক্ষত গোবৰেৰে আমি বেছি ব্যৱহাৰ কৰি থাকোঁ আৰু আমাৰ খেতি বাতি কৰিলেওঁ এতিয়া ধান পথাৰত আমি এতিয়া খেতি বাতি কৰি লওঁ ধৰ সেয়া গোবৰৰে আমি পথাৰত গৈ আমি দিওঁ খেতি বাতিটো অকণমান ভাল হয় ধান মুঠিও অকণমান ধৰক পোৱা যায় গছ গছনিবোৰ জীপ লয় আৰু গা গছো অকণমান সজাল হৈ ভালকৈ সেউজীয়া হৈ উঠে আৰু আমি কেঁচা গোবৰো কেতিয়াবা ধৰক ৰোৱা পথাৰত আকৌ কেঁচা গোবৰেৰে আমি ধৰ ৰোৱা পথাৰত দিব মাৰিব লাগে তেতিয়া ধৰ পোক চোক হ'লে মানে পোকো মানে মৰে পোক মানে ধৰে কিছুমান ধান পথাৰত আমি সেই গোবৰৰ ধান পথাৰত দিব লাগে আমি সেই ধান পথাৰত গোবৰ দি হ'লে মানে ধৰক ধানবোৰ সজালোঁ ভালকৈ গছৰ হয় সি আৰু আমি সেই গোবৰৰে আমি বহুতখিনি সহায় সহযোগ কৰি পাওঁ সহায় পালে গোবৰেৰে আমি কৰোঁ কিছুমান কাম আৰু আমি গোবৰেৰে আমি কিছু বহুত গছ গছনি লগাব পৰা যায় আৰু আমি গোবৰেৰে আমি বহুতখিনি কাম কৰিব পৰা যায় আৰু গোবৰেৰে আমি যিকোনো বস্তু লগালেও উঠে সি গছ গছনি গোবৰেৰে আমি ধৰক ছাগলী গোবৰ এতিয়া ছাগলী গোবৰ এতিয়া সব গছ গছনিটো দিব পৰা যায় ছাগলীও গোবৰৰ কামত দিয়ে দিয়া নাই ছাগলী গোবৰো কামত দিয়ে সাৰ হয় গোবৰ গোবৰটো আমাৰ বিশেষকৈ বহুত কামত লাগে আৰু গছ গছনিতো দিব লাগে আৰু আমি গোবৰেৰে বহুতখিনি কাম কৰিব পাৰোঁ আগবাঢ়িব পাৰোঁ গোবৰ নহ'লে যিকোনো বস্তু এটা বস্তু লগাই খাম বুলি ক'লে আশা কৰিব নোৱাৰি গোবৰ সাৰ জাৱৰ নহ'লেতো বস্তু নহয়েই বাৰীত একো বস্তু আমি এতিয়া হাল জাবৰত দিলেহে আমাৰ ধৰক বাৰীখন উজ্বল হৈ উঠে আৰু শাক পাচলি আমি ভাল শাক পাচলিহে সেউজীয়া শাক পাচলি খাবলৈ পাওঁ যিকোনো বস্তু এতিয়া কিনা শাক পাচলিৰ লগত আমাৰ ঘৰৱা শাক পাচলি কেতিয়াও নিমিলে কিনা শাকৰ লগত নিমিলে সাৰ মাৰে ধৰক আমি গোবৰৰ খেতি কৰিহে আমি যিকোনো বস্তু আমাৰ খাবলৈ পাওঁ গছ গছনি হওক কলগছ হওক যিকোনো বস্তু হয় আৰু আমি ইয়াৰে আৰু বহুতখিনি বস্তু আমি পাওঁ আৰু ক'বলগীয়া ইমানতে সামৰণী মাৰিছোঁ